নিশ্চয় আমাৰ এই অঞ্চলৰ মানুহে সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখে সেয়েহে আমি জানো যে মানুহে খোজকঢ়া বিভিন্ন ব্যায়াম কৰা এইবিলাক কৰিলে স্বাস্থ্য সদায় সুস্থ আৰু সবল হয় সেয়েহে আমাৰ এই অঞ্চলত কিছু লোকে ফিল্ডত দৌৰে খোজকাঢ়ে আৰু স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি পুৱা সদায় খোজকঢ়া আমি পৰিল দেখা পৰিলক্ষিত হৈছে অন্যহাতে স্বাস্থ্যই হৈছে মানুহৰ জীৱনৰ প্ৰথম বস্তু যিহেতু স্বাস্থ্য থাকিলেহে সকলো পায় সেয়েহে স্বাস্থ্যৰ প্ৰতি যত্ন সকলোৱে ৰাখে আৰু স্বাস্থ্যৰ যত্ন ৰাখিলে সকলোৱে জীৱনত উন্নতিবিধান কৰিব পাৰে